অঁ দাদা হেৰি মোক আপোনাৰ উপন্যাস কেইখনমান লাগিছিল আপোনাৰ তাত হ'ব নি বাৰু উপন্যাস অঁ উপন্যাস উপন্যাস অসমীয়া উপন্যাস আপোনাৰ ধৰক চাৰি পাঁচখনমান লাগিছিল

তাৰপিছত আছে আপোনাৰ অসীমত যাৰ হেৰাল সীমা অঁ বকুল ফুলৰ দৰে আৰু নাহৰৰ নিৰিবিলি চাঁ এই পাঁচখন উপন্যাস আপোনাৰ ওচৰত হ'ব নেকি বাৰু অঁ আপোনাৰ ওচৰত নাই ন আপুনি কিমান দিনৰ ভিতৰত আনি দিব পাৰিব বাৰু অঁ কাইলৈ পাচবেলা ভিতৰত ন অঁ অঁ তাতকৈ আগত নোৱাৰিব নেকি

হ'ব ন অঁ অঁ অঁ অঁ এডভাঞ্চ কিবা দিব লাগিব নেকি কিতাপৰ আনিব

পাঁচশ টকা ন অঁ অঁ তেনেহ'লে মোক আনি দিবচোন মোক মানে কিতাপ কিখন অলপ দৰকাৰ হৈছে যিমান পাৰে আপুনি অলপ সোনকালে আনিবলৈ চাবচোন অঁ অঁ অঁ অঁ যদি আপুনি অঁ অঁ যদি আপুনি আনে তেতিয়া মই ফোন নম্বৰটোত ফোন কৰি দিব তেতিয়া মই লৈ আনিবগৈ পাৰিম আপোনাৰ পৰা অঁ অঁ ঠিক আছে